যোৱাবছৰ শাওন মাহত আমাৰ গাঁৱত অত্যাধিক ৰ'দৰ ফলত খৰাং অৱস্থাৰ সৃষ্টি হৈছিল কঠিয়াসমূহো ডাঙৰ হৈ গৈছিল আৰু পানীৰ অভাৱ হৈ গৈছিল যাৰ ফলত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল আৰু কঠিয়া ৰুব লগা হৈছিল